অ' কওকচোন অ' হয় হয় অ' আছে অ' পাইছো কোৱা অ' ঘৰতে আছোঁ খোৱা বোৱা কৰিলা অ' ল'ৰা স্কুল গ'লনে অ' কোৱাচোন এতিয়া কে'লে ফোন কৰিলানো হা হা অ' ঘৰতে হে আছো ইটো সিটো কৰি অ' অ' বিশাললৈ যাবা নেকি অ' কিমান সময়ত যাবা অ' অ' অ' যাব লাগিব মোৰো কিবা কিবি আনিবলৈ আছে অ' তুমি কি কি ল'বা অ' অ' পঁচিছশ কিবা পঁচিছশ দিলে কিবা ডিচকাউন্ট এটাও আহে বুলি কৈছে বজাৰ কৰিলে অফাৰ দি আছে অ' অ' হেৰি কৰিবা তুমি আৰু ম তুমিয়ে মই দুজনীয়ে লগতে লৈ পেলাই পঁচিছশ মান কৰি পিনে কিবা ডিচকাউন্টত কি দিয়ে সেইবোৰকে ল'ব লাগিব নহয় জানো অ' এতিয়া তালৈ গ'লে কিহত যাবা এইডখৰ গাড়ীতে যাব লাগিব অ' অ' তেনেকৈ যাব লাগিব অ' ভালে কৰিলা মোৰ যাবলগীয়া হৈয়ে আছিল অ' মোৰ মোৰ মোৰ মোৰো তেনেকৈ কাপোৰ কানি হেৰি পাকঘৰৰ বস্তু অ' তেনেকৈ ল'বলৈ আছে আৰু চাব লাগিব কোনবোৰ কেনেকুৱা হেৰি অত ডিচকাউন্টত লাগি আছে অ' চাই মেলি আনিব লাগিব অ' অ' অ' অ' ঠিক আছে হ'ব